প্ৰযুক্তি আৰু ইণ্টাৰনেটৰ উত্থানৰ লগে লগে অসমীয়া ভাষাটো ব্যৱহাৰ বৰ্তমান বিলুপ্তি বিলুপ্তি মানে নাইকিয়া হ'বলৈ ধৰিছে যেতিয়া যেতিয়া কোনো ভাষাৰ ব্যৱহাৰকাৰী নেথাকে বা কোনো ভাষাটো ব্যৱহাৰ কৰিবলৈ কোনো নেথাকে তেতিয়া ভাষাটো ভাষাটো হেৰাই যায় বুলি ক'ব পাৰি বা বিলুপ্ত হৈ যায় বুলি ক'ব পাৰি আজিৰ যুগত মানে বৰ্তমান সময়ত সকলো সময়তে সকলো মানুহে মানে বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট ব্যৱহাৰ কৰে এই ইন্টাৰনেটসমূহত কিন্তু অসমীয়া ভাষাটোৰ পৰিমাণ মুঠেই ক'ম মানে নাইকীয়াই নাথাকেই প্ৰায় কিন্তু মানে ইণ্টাৰনেটৰ পৰা আমি বহুত সুবিধা বহুত সুবিধা পাওঁ যেনে গুগলৰ ক্ষেত্ৰত গুগলত চাৰ্ছ কৰিলে আমি কোনো এটা প্ৰশ্নৰ উত্তৰ মানে খুব সোনকালে পাব পাৰোঁ তেনেকে মানে ইণ্টাৰনেটৰ ক্ষেত্ৰত বহুত সুবিধা হয় তাৰপাছতে কিছুমান বাৰ্তা বাৰ্তাই হওক বা ই মেইল আদি টুইটাৰ মেচেজ বিভিন্ন মানে দূৰ দূৰৰ পৰা মানে সহজে মানে পাব পাৰি আগৰ আগতে যেনেদৰে মানুহে পাৰৰ পাখিত পাৰৰ পাখিত এনেকে চিঠি পত্ৰ পঠিয়াই বুলি আমি গম পাইছিলোঁ বা এঠাইৰ পৰা আনঠাইলৈ চিঠি এখন পঠাবলৈ বহুত বহুত দিন লাগে বা হাতেৰে লিখি পেনি মানুহে চিঠি পত্ৰ পঠিয়াইছিলে সেইবিলাক সেইবিলাক নোহোৱা হোৱা দেখা যায় মানে বৰ্তমান প্ৰযুক্তিবিদ্যা আৰু ইণ্টাৰনেটৰ উন্নতিৰ বা উন্নতিৰ কাৰণে সেইবিলাক নাইকিয়া হৈ যোৱা দেখা যায় অসমীয়া ভাষাটোৰ ক্ষেত্ৰতো মানে বিলুপ্তি হোৱা দেখা যায় কিন্তু ইণ্টাৰনেটৰ ইণ্টাৰনেটে বহুত সুবিধাৰ সৃষ্টি কৰিছেও আৰু বহুত অসুবিধাৰো সৃষ্টি কৰিছে সুবিধাৰ ক্ষেত্ৰত চাবলৈ গ'লে আমি সহজেই যিকোনো বস্তু মানে দেৰি এক ছেকেণ্ডৰ ভিতৰতে পঠিয়াব পাৰোঁ বহুত দূৰ জেগা এটাৰ পৰা কিন্তু আগতে সেইটো উন্নতি হোৱা নাছিল